অঁ হেল্ল' ব্য়স্ত নাই দিয়া এতিয়া এনেই আছোঁ কোৱা অঁ আছে

আমাৰ ইয়াতে ধানৰে বেছিভাগ খেতি কৰে বেলেগ পাচলিৰো খেতি আছে বহুতেই কৰে ধান মানে বেছিকৈ কৰে আৰু পাচলিৰো কৰে এতিয়া পাচলি চিজনটো পাচলি বেছি কৰি আছে বেছিভাগটো বজাৰত ধান হিচাপে বেছি বিক্ৰী কৰে সিহঁতি ধান বুলি ক'লে এতিয়া বহুতো বিভিন্ন ধৰণৰ আছে এখন কি কি ক'ম হাঁ অঁ হয় বৰ্তমানটো এতিয়া চৰকাৰ ভালে হ'ব হয়টো হয় চালি জাৰি চাই পিনে দিয়া ভাল হ'ব সহায় কৰাটো আছে আছে অঁ হয় হয় হয় অঁ দামটো কিবা আছিল অঁ অঁ

অঁ ভালে হ'ব এনেকুৱা হ'লেটো বহুত ভাল হয় এনেইটো মোৰ লগ বন্ধু পাঁচ সাতজনমান থাকিব আমাৰ যে আমাৰ লগত যে আছিল পঢ়াত বিৰাট ভাল পৰাগ নাথ চিনি পাই নেকি জন আছে আৰু পাৰ্থ প্ৰতীম কলিতা বুলি কোৱা এনেকুৱা অঁ খেতিৰ লগত জড়িত আছে বহুতো হয় এনেকুৱা এইটো আমাৰো আমাৰো ক'ব গ'লে আমাৰো আছে তামোল নাৰিকল আাম এইবিলাক আছে ঘৰতে নেখাওঁ নেখাওঁ

হয় সেইটো হয় সেইটোতো ভালে কথা ক'লা আজি অঁ এইটো হয় আছে আছে আছে অঁ ৰাভা কৰিব অঁ হ'ব দিয়ক এই ৰবিবাৰ চাই বহোঁ অঁ হ'ব দেই ঠিক আছে আমাৰ গাঁৱৰ লগৰকেইটাকো কওঁ ঠিক আছে হ'ব দেই